আমাৰ অঞ্চলৰ ওচৰতেই ব্ৰহ্মপুত্ৰ নৈ বৈ গৈছে সেই ব্ৰহ্মপুত্ৰ নৈ বৈ যোৱা দৃশ্য সঁচাকৈ বৰ ধুনীয়া আবেলি সময়ত আমি সেইফালেদি ওলাই যাওঁ সেই দৃশ্য চাবলৈ বহুত মানুহ আহে আৰু নদীৰ বালিত আমি খোজকাঢ়ো খোজকাঢ়ি ভাল লাগে বিভিন্ন চৰাই চিৰিকটি আৰু বেলি ডুবাৰ দৃশ্য সঁচাকৈ বহুত ধুনীয়া এইবোৰ চাবলৈ বহুত মানুহৰ সমাগম হয়